হেল্ল' দাদা এই মই কেবখন কেঞ্চেল কৰিব বিচাৰিছোঁ মই অৰ্ডাৰ কৰা কেবখন যিহেতু মই বিচাৰিছিলোঁ আপোনাৰ নটা বজাত কিন্তু কেবখন এতিয়ালৈকে নাই অহা আপোনাৰ চাৰে নটা বাজি গ'ল টাইম ইমান বেছি হৈ গ'ল তথাপিতো কেবখন এতিয়ালৈকে নাই অহা গতিকে মই কেঞ্চেল কৰিব বিচাৰিছোঁ আপোনালোকৰ চাৰ্ভিচটো ভাল পোৱা নাই গতিকে সময়মতে নাই অহা আৰু ঠিকনাটো য'ত দিছো তাতো নাই অহা বেলেগ এঠাইত আছে গতিকে মই কেবখন কেঞ্চেল কৰিব বিচাৰিছোঁ